বিশেষকৈ গৰু পালনৰ সৈতে অসমীয়া সমাজত আমাৰ বহুতো পৰম্পৰা লোকবিশ্বাস আছে যেনে আমি গৰুক উচ্চত ফান দিওঁ আৰু আমাৰ অসমীয়া মানুহে হিন্দু সমাজত সকলোৱে সকলোৱে ঘৰত গৰু পুহেই গাই গৰুৰ পৰা হালোৱা গৰু আদি এইবোৰ গৰু পুহিয়ে আমি ঘৰখনো চলাওঁ আৰু প্ৰথমতে বিহু উৎসৱত আমাৰ অসমীয়া সমাজৰ বহাগ বিহুৰ দিনাখন আমি গৰুক ৰাতিপুৱাই তেল হেৰি মাহ হালধি পিচি ধুনীয়াকৈ নোৱাই ধোৱাই থেকেৰা কি কয় বেঙেনা আদি লাও আদিৰে গৰু গা ধুৱাওঁ গৰু বিহুৰ দিনা আকৌ গধূলি ধুনীয়াকৈ গৰু তেল লগাই নতুন পঘা দিওঁ ডিঙিত আৰু তৰা ৰছী পিন্ধাওঁ আৰু গধূলি গোহালিত আনি সিহঁতক জাক দিওঁ ধোৱা দিওঁ তাৰ পৰা আমি সেইদিনাখন পৰাই বিহু আৰম্ভও হয় ব'হাগ বিহু চ'তৰ দোমাহী দুমাহিত এইটো কৰা হয়

তাৰ পৰা নেপালীবিলাকে আমাৰ হিন্দুৰ নেপালী সমাজেও গৰুক বহুতো উচ্চ স্থান দিয়ে সিহঁতেতো বহুত গৰু পোহে সিহঁতৰ কালি পূজাৰ দিনাখন গৰু টীকা পিন্ধায় আৰু মালা দিয়ে পিঠা বনাওঁ ৰুটি খুৱায় তেনেকেই গৰু সিহঁতে কালি পূজা লক্ষী পূজাত কৰে আমিও লক্ষী পূজাৰ দিনা গৰু ধূপ ধূনা জ্বলাওঁ লক্ষী বুলি কাৰণ গৰুটো আমাৰ লক্ষীয়ে গৰুৰ পৰা অ' গৰু কেলেই হালোৱা গৰুৱেটো হাল বাই আমি খেতি কৰোঁ আকৌ গাই গৰু এজনীৰ পৰা গাখীৰ ঘি আদি দৈ কিমানখিনি ল'ৰা ছোৱালীৰ মাকৰ গাখীৰ খাব নাপালেও গৰু গাখীৰ খুৱায়ো ল'ৰা ছোৱালী ডাঙৰ কৰিব পাৰি সেইকাৰণে আমি গৰুক মানে বিৰাট উচ্চ স্থান দিওঁ আৰু কেনেবাকৈ আমাৰ হিন্দু সমাজত গৰু যদি আমি বান্ধি থৈ আহোঁতে বা ৰাতি ডিঙিত ৰছী যিজন মানুহে বান্ধে কেনেবাকৈ মৰি যায় তেতিয়া আমাৰ সমাজেও ধৰে আৰু আমি বহুতখিনি নিয়ম কৰিব লগা হয় কাৰণ ডিঙিত ৰছী লৈ ত' কেইবাখন গাঁৱতো ভিক মাঙি বাঁহ বাঁহ কৰি পইচা পাতি খুজি সেই পইচা আনি পেলাই আমি পৰাচিত কৰিব লাগে তেতিয়াহে আমাক ৰাইজে ৰাইজে লয় নহ'লেতো ৰাইজে বাদ দিয়ে এনেকেই গৰু কিবা কৰোঁ আৰু গৰুৰ পৰা আমি অ' তেনেকেই হেৰি গৰুৰে আমাক বহুতখিনি উন্নতি কৰে কাৰণেই গৰুটো আমি লক্ষী বুলি হেৰি কৰোঁ উচ্চ স্থান দিওঁ গুৰুক গুৰু আমাৰ লক্ষী এয়াই কয় মই হেৰি সামৰিলো আৰু